মই ক্ৰিকেট লেবেলটো মই ভাল পাওঁ মই দুই হাজাৰ সাতৰ পৰা মই ক্ৰিকেটটো ভাল পোৱা হৈছোঁ এতিয়া দুহেজাৰ সাতত মহেন্দ্ৰ সিং মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত ইণ্ডিয়াই প্ৰথম টি টুয়েণ্টি বিশ্বকাপ জিকিছিল তাৰ পাছত সেই পৰা মই বেছি মানে ভাল পোৱা হ'লোঁ ক্ৰিকেটটো মই মানে ভাল লগা হ'ল সময়বোৰ মানে কেনেকৈ যায় গম নাপায় বা তোমাৰ এইবোৰ দেখি ভাবোঁ যে এটা ইণ্টাৰনেশ্যনেল লেবেলৰ খেলা খেলি আছে কাছ মইও যদি খেলিব পাৰিলোঁ হয় এনে এটা এক্সাইটমেণ্ট হ'লে হয় বহু বহু বহুত ধৰণৰ মানে স্কপ থাকে ক্ৰিকেটটোত ক্ৰিকেটটো এক্সাইটমেণ্ট বহুত বাঢ়ি যায় বা বহুতৰ ইন আডাৰ লেবেল আৰু মানে বহুত ভাল লাগি যায় মানে কি ক'ম আৰ যেতিয়া মানে মহেন্দ্ৰ সিং ধোনি টি টি টুয়েণ্টি বিশ্বকাপ জিকিলে তাৰ চাৰি বছৰ পাছতে দুহেজাৰ এঘাৰত অ' ডি আই ৱৰ্ল্ডকাপ জিকালে তেথেন তেতিয়াৰপৰা আৰু মই বেছি বিশেষভাৱে আকৰ্ষিত হৈ গৈছিলোঁ বহু ভাল ভাল লাগি গৈছিল আৰু মানে সেই পৰা মই ক্ৰিকেটৰ প্ৰতি বেছি আকৰ্ষিত মই ইয়াতে আমাৰ বৰপেটাত যিটো আমাৰ প্ৰেক্টিচ হয় ইয়ং ক্লাব মই ইয়াতেও প্ৰেক্টিচ কৰিছিলোঁ মানে মই সিহঁতক দেখিয়ে মানে এটা মনত মানে উৎসাহ পাওঁ যিটো ফলত মানে মই খেলিব কাৰণে নিজে সাহ কৰি আগুৱাই যাওঁ যিটো ফলত মানে মোৰ ভাল লাগে বা বা মোৰ খেলি ইণ্টাৰেষ্ট বেছি বাঢ়ি যায় চ' এইকাৰণে মই মানে খেলিবৰ কাৰণে আগুৱাই গৈ আছিলোঁ তেনেকৈ মই খেলখন বেছি ভাল পালোঁ বা ক্ৰিকেটত মই বেছিকৈ ফ'কাচ দিলোঁ সেইবাবে মোৰ আৰু ক্ৰিকেট ভাল লাগে সেই কাৰণে মই ক্ৰিকেটৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড দিছোঁ চ' এইখিনিয়ে মোৰ কথা ক্ৰিকেটত মই এইকাৰণে মই ভাল পাওঁ যিটো কাৰণে মোক বহুত মানে প্ৰভাৱিত পেলায়